এক জানুৱাৰী দুহেজাৰ তিনি চন তিনি ফেব্ৰুৱাৰী দুহেজাৰ চাৰি চন সাত মাৰ্চ দুহেজাৰ চৈধ্য় চন দহ ডিচেম্বৰ দুহেজাৰ বিছ চন পোন্ধৰ জুন দুহেজাৰ একৈছ চন